বৰ্তমান সময়ত ভাৰতত উদ্ভৱ হোৱা কিছুমান নতুন চাকৰি ভূমিকা মানে এই ইউটিউবাৰ কণ্টেন্ট ক্ৰিয়েটৰ ভ্ৰমণকাৰী কৌতুক অভিনেতা এই গোটেইবোৰৰে বিৰাট জনপ্ৰিয়তা আছে বৰ্তমান আটাইতকৈ বেছি প্ৰচলিত যিটো হেৰি মাধ্য়ম সেইটো হৈছে ইউটিউব ইউটিউবত ইউটিউবাৰবিলাকে বিভিন্ন ধৰণৰ কণ্টেন্টবিলাক বনায় বিভিন্ন ধৰণৰ বিষয়বস্তু তেওঁলোকে দেখুৱায় মানুহৰ মাজত আৰু মানুহে ঘৰতে বহি এইবিলাক চায় আমোদ পায় আৰু কণ্টেন্ট ক্ৰিয়েটৰে নতুন নতুন বিষয়বস্তু কিছুমান মানুহৰ আগত দাঙি ধৰে সেইবিলাকে মানুহে বিভিন্ন ধৰণৰ জ্ঞানো লাভ কৰিব পাৰিছে তাৰ পৰা আৰু ভ্ৰমণকাৰী যিবিলাক আছে ভ্ৰমণকাৰীবিলাকে বিভিন্ন দেশ বিভিন্ন ঠাই ভ্ৰমণ কৰি আমাক নতুন নতুন জ্ঞান কিছুমান দিছে আমি আচলতে সকলো ঠাইলে আমি যাব নোৱাৰোঁ এই ভ্ৰমণকাৰীসকলৰ যিবিলাক চেনেল আছে বা তেওঁলোকৰ যিবিলাক ইউটিউব চেনেলে হওক বা আন মাধ্য়মে জৰিয়তে তেওঁলোকে কিতাপো লিখিছে তেওঁলোকে সেই কিতাপবিলাক পঢ়িও আমি আচলতে সেই ঠাইডোখৰ সেই ঠাইডোখৰৰ ভাষা সাহিত্য় সংস্কৃতি গোটেইবিলাকৰ জ্ঞান আমি পাব পাৰোঁ আৰু আজিকালি আটাইতকৈ বেছি যিটো পপুলাৰ মাধ্য়ম হৈছে সেইটো হৈছে কৌতুক অভিনেতা আমি এটা যদি উদাহৰণ দিব পাৰোঁ তেতিয়াহ'লে কপিল শৰ্মা কমেডী নাইট উইথ কপিল বুলি যিটো শ্ব' আছে সেই শ্ব'টোত ইমান বেছি জনপ্ৰিয় ভাৰতবৰ্ষত সেই শ্ব'টো নোচোৱা মানুহ খুব কমহে আছে প্ৰত্য়েক মানুহে সেই শ্ব'টো চায় আৰু চাই মেলি সেইটো আচলতে হাঁহিৰ খোৰাক যোগায় শ্ব'টোৱে আৰু মানুহে বিভি আজিকালি এইবিলাক মানুহে বিচাৰে আৰু সেইকাৰণে শ্ব'টো খুব বেছি জনপ্ৰিয় এই গোটেইখিনি মানে নব্য মাধ্য়মৰ যিখিনি ইউটিউবাৰ কণ্টেন্ট ক্ৰিয়েটৰ ভ্ৰমণকাৰী তেওঁলোকে নব্য মাধ্য়মতো আচলতে গ্ৰহণ কৰিছে তেওঁলোকৰ সেই প্ৰচাৰ আৰু প্ৰসাৰ কৰিবৰ কাৰণে নব্য মাধ্য়মৰ ভূমিকা আটাইতকৈ বেছি নব্য মাধ্য়মে তেওঁলোকক দিছে আৰু এইবিলাকৰ পৰা এই ইউটিউব কণ্টেন্ট ক্ৰিয়েটৰ ভ্ৰমণকাৰী এইবিলাকে আচলতে বৰ্তমান এই বস্তুখিনি তেওঁলোকে জীৱিকা হিচাপে ল'বলে ধৰিছে মানে ইউটিউবৰ জৰিয়তে ভিডিঅ' আপলোড কৰি তেওঁলোকে তাৰ পৰা পইচা তেওঁলোেক আৰ্ণিং কৰিব পাৰিছে ভ্ৰমণকাৰীবিলাকে বিভিন্ন ধৰণৰ কিতাপ ৰচনা কৰি বা তেওঁলোেকে ভিডিঅ' হেৰি কৰি তেওঁলোেকে কিতাপ বহুতবিলাক মানে তেওঁলেোকে পইচা পাতি তাৰপৰা পাবলে সক্ষম হৈছে আৰু তেওঁলোকে ব্লগ বনায় সেই ব্লগবিলাক মানুহে আজিকালি ব্লগ মানুহে ব্লগ চায়েই এই ব্লগৰ পৰা তেওঁলোেকে পইচা আহৰণ কৰিব পাৰিছে আৰু ভ্ৰমণকাৰী আৰু এতিয়া কৌতুক অভিনেতাবিলাকে তেওঁলোকে এতিয়া বিভিন্ন ঠাইলে মানুহে কিছুমান আচলতে আজিকালি অনুষ্ঠানবিলাকলে কৌতুক অভিনেতাবিলাকক মাতে তেওঁলোকৰ তেওঁলোকক এটা মাননী দি তেওঁলোকক সেই অনুষ্ঠানটোলে মাতে অনুষ্ঠানত গৈ পেলাই তেওঁলোকে কৌতুক ক'বলে আৰম্ভ কৰে আৰু ভাৰতবৰ্ষত আজিকালি যিবিলাক যুৱক যুৱতীবিলাকে আজিকালি বৰ্তমান সময়ত যুৱক যুৱতীবিলাকে যি কামেই নকৰক আৰু মধ্য়বিত্ত যিটো যিবিলাক পৰিয়াল আছে মধ্য়বিত্ত পৰিয়ালে আমাৰ আচলতে চাকৰি চাকৰি ওপৰতে আমাৰ কেৱল মাত্ৰ চাকৰিমুখী মানে চাকৰি আমি যে পঢ়িম ভালকে চাকৰি কৰিম চাকৰি কৰিবলে এটা বিচাৰে মানে সকলোৱে বাকী কিছুমানৰ আৰ্থিকভাৱে ঘৰৰ সমস্য়া যদি নাই বা আৰ্থিক সমস্য়া যদি ভাল তেওঁলোকে বিভিন্ন সময়ত ডাঙৰ দোকান পোহাৰৰ পৰা আৰম্ভ কৰি প্ৰতিষ্ঠান তেওঁলোকে বনাই পিনে সেই তাতো কাম কৰিছে কিন্তু বিশেষকে মানে যুৱক যুৱতীসকলে চৰকাৰী চাকৰিৰ ওপৰতে নিৰ্ভৰ কৰে আৰু বহুত এনেকুৱাও আছে যে আজিকালি চৰকাৰী চাকৰিলে বাট নেচায় তেওঁলোকে কৃষিকৰ্মত জৰিয়তেও নিজৰ পৰিয়াল পোহপাল দি আছে আৰু তেওঁলোকে কৃষিকৰ্মকে মুখ্য় হিচাপে কৃষিকৰ্মকহে লৈছে কৃষিকৰ্মৰ জৰিয়তে তেওঁলোকে স্বাৱলম্বী হ'ব বিচাৰিছে